আজৰি সময়ত আচলতে মই ধৰি লওক ফুল চুল ৰুই ভাল পাওঁ ফুল ফুল লগাওঁ এতিয়া কেতিয়াবা নাৰ্ছাৰিৰ পৰাও আনোঁ মই নাৰ্ছাৰীৰ পৰা আনিও মই ফুল লগাওঁ গোবৰ চোবৰ প্ৰথমে গোবৰ ফুলত টাবত মাটি চাটি গোবৰ মাটি দি টাবটো ৰেডি কৰি থৈ লওঁ তাৰপিছত ধৰি লওক কেতিয়াবা বজাৰৰ পৰা ফুল পুলি আনোঁ কেতিয়াবা নাৰ্ছাৰিৰ পৰাও আনোঁ আনি বিভিন্ন ধৰণৰ ফুল লগাওঁ ফুল ৰুই মই মই ভাল লাগে খুবেই ফুল ধৰি লওক কিছুমান এই এতিয়া ধৰি লওক পাত বাহাৰ লগাওঁ কেতিয়াবা ধৰি লওক ফুলা ফুল মানে চিজন চিজন অনুসৰি এতিয়া ধৰি লওক এতিয়াতো চিজন ফুল ফুল ফুলবিলাকৰ এতিয়া চিজন ধৰি লওক নাই গৰমদিনত আচলতে গৰমদিনত ফুলবোৰ ইমান ভালো নহয় লগালে কিন্তু মানে ঠাণ্ডাদিনটোত সেইখিনি সময়ত ঠাণ্ডাদিনত ফুলবোৰ ভাল হয় আমাৰ ইয়াত তেতিয়া নাৰ্ছাৰীৰ পৰা বিভিন্ন ধৰণৰ ফুল কিনি আনোঁ কিনি আনি লগাওঁ আজৰি সময়ত টাব চাববোৰ চফা তফা কৰি গোবৰ চোবৰ দি মেলি লগাওঁ তাৰপৰা কিছুমান মানে ধৰি লওক এই পিটনিয়া ধৰি লওক এই কি বুলি কয় নাৰ্জী নাৰ্জী পাত বাহাৰ যিকোনো পাত বাহাৰেই অৱশ্যে ভাল লাগে তেতিয়া ফুল লগাই ভাল লাগে তাৰপৰা

যেতিয়া ফুল লগোৱা পিছত ফুলবোৰ যেতিয়া ফুলি উঠে তেতিয়াতো মনটো আৰু ভাল লাগে তাৰপৰা এই সেই ফুলখিনি ৰাতিপুৱা গধূলি চাই ৰাতিপুৱা শুই উঠিয়ে ধৰি লওক ফুল ধৰি লওক লগোৱা ফুলজোপা ফুলিছে প্ৰতিজোপা ফুল ভাল লাগে চাই পিনে কিন্তু পাত বাহাৰবোৰ বিভিন্ন ধৰণৰ পাত বাহাৰবোৰ মোৰ ভাল লাগে ঘৰৰ পৰা কেতিয়াবা কাটিং চাটিং কৰিও মই পচাই থৈ দিওঁ বেলেগে টাবত অঁ বেলেগ এটা যেতিয়া সেইটো অকণমান ডাঙৰ হয় তেতিয়া আকৌ টাবত বেলেগকৈ বেলেগকৈ লগাই দিওঁ গোবৰ মাটি সেইবিলাক দি মেলি মই অৱশ্যে কি কয় বজাৰৰ সাৰ মই প্ৰয়োগ নকৰোঁ গোবৰ দিওঁ কেতিয়াবা কেঁচু সাৰ দিওঁ তেনেকৈ দি মেলি মই লগাওঁ প্ৰায়ে ঠাণ্ডা দিনত বেছিকৈ আচলতে মোৰ ফুল লগোৱা হয় ঠাণ্ডা দিনত ফুলবোৰ বেছি ভাল লাগে মানে ধৰি লওক এতিয়া ঠাণ্ডা দিনত ফুল ফুলবোৰ ভালো হয় আৰু তাৰ মানে যি যি তাৰ যেতিয়া তেতিয়া বতৰতো ভাল হয় ইমান ঠাণ্ডা দিনত ফুলবোৰ ধুনীয়াকৈ মানে সতেজ হয় এতিয়া গৰমদিনত গৰমত ধৰি লওক কিছুমান ফুল মানে ভাল নহয় মৰিও থাকে কিছুমান অকণমান ঠাণ্ডা চিজনত লগালে ফুলবোৰ ভাল হয় মই সেই আজৰি সময়ত ঠিক তেনেকৈ এইবিলাক মানে ফুল চুল লগোৱা ধৰি লওক ক'ৰবাত ইফালে সিফালে কেতিয়াবা ধৰি লওক বজাৰো যাব থাকে তেতিয়া তেনেকৈও যাওঁ ওলাই যাওঁ অকণমান এতিয়া ধৰি লওক কেতিয়াবা মানে গানো শুনোঁ ম'বাইলত কেতিয়াবা গানো শুনোঁ এতিয়া মোবাইলতে কেতিয়াবা ফুলবিলাক কেতিয়াবা চাওঁ কিছুমানে ফুলবিলাক বহুতে কিছুমানে ফুল ম'বাইলতো বহুতে কিনা বেচা কৰে তেনেকৈও কিনিব পাৰি কিন্তু মই প্ৰায়ভাগ তেনেকৈ কৰা নহয় অৱশ্যে নাৰ্ছাৰীৰ পাই আনোঁ কেতিয়াবা আৰু মই ঘৰতো কাটিং চাটিং কৰি তেনেকৈও লগাওঁ কিন্তু ফুল ৰুই মোৰ খুবেই ভাল লাগে আজৰি সময়ত সেইবিলাকে কাম কৰি মানে পাৰ কৰোঁ আৰু দিনটো